আমাৰ অঞ্চল বুলি ক'লে ওদালগুৰি এই ওদালগুৰিত এটা নিৰ্দিষ্ট স্থান আছে এইটো হৈছে ভৈৰৱকুণ্ড তাত গৈ বহুত ভাল লাগে আৰু আমি বন্ধৰ দিন পালে আমাৰ সকলো পৰিয়াল ল'ৰা ছোৱালীক লৈ তাতে যাওঁ তাতে বন্ধ পালে তাত যাব বিচাৰে ল'ৰা ছোৱালীবিলাক আৰু আমাক ডাঙৰকো গৈ বহুত ভাল লাগে আমি সকলো পৰিয়াল যাওঁ তাতে অঁ ভৈৰৱকুণ্ডত যিটো নদী দলং পাহাৰ গছ গছনি এইবিলাক চাই বহুত ভাল লাগে আৰু এতিয়া নতুনকৈ হৈছে এটা চুইমিং পুল তাত ল'ৰা ছোৱালী খেলিব বিচাৰে পানীত খেলি বহুত ভাল পায় ল'ৰা ছোৱালীবিলাকে এই ভৈৰৱকুণ্ডতেই স্কুল বন্ধ পালে বা বন্ধ হ'লে আমি সপৰিয়ালে তাতে যাওঁ

তাৰ ওচৰতে ভৈৰৱকুণ্ডৰ ওচৰতে আৰু এটা স্থান আছে এই পানীৰ ঝৰ্ণা মানে

মানে ডাঙৰ পানীৰ ঝৰ্ণা এইটো চায়ো ভাল লাগে তাতো যাব বিচাৰে ল'ৰা ছোৱালী এই ভৈৰৱকুণ্ডত গৈ নদী আৰু প্ৰাকৃতিক সৌন্দৰ্য এইবিলাক উপভোগ কৰি বহুত ভাল লাগে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে খেলনা বস্তু খেলনা জুলনা আৰু বিভিন্ন ধৰণৰ কিবা কিবি খেলিবৰ কাৰণে আছে এইবিলাক খেলিবৰ কাৰণে ল'ৰা ছোৱালী যাব বিচাৰে আৰু স্কুল বন্ধ পালে বা পৰীক্ষা শেষ হ'লে ভৈৰৱকুণ্ডত যোৱাটো যাবৰ কাৰণে সকলোৱে বিচাৰে আৰু এতিয়া গৰমৰ বন্ধত বা গৰমৰ দিনত গৈ বহুত ভাল লাগে আৰু মানুহ বহুত আহে তাত এটা ভৈৰৱকুণ্ডৰ যিটো নদী তাতে দুটা নদী লগ হৈছে ভূটানৰপৰা অহা আৰু অৰুণাচলৰপৰা অহা এই দুটা নদী চাই বহুত ভাল লাগে পানীবিলাক পানীত নামিও বহুত ভাল লাগে শিল বালি এইবিলাকো খেলি ল'ৰা ছোৱালীয়ে বহুত ভাল পায় সেইকাৰণে তাতে যাব বিচাৰে আৰু মেইনকৈ চুইমিং পুলটো আছে তাত ল'ৰা ছোৱালী যাব বিচাৰে খেলিব বিচাৰে ভৈৰৱকুণ্ডত জেগাটো বহুত ধুনীয়া বাবে ল'ৰা ছোৱালীয়ে তাতে খেলিব বিচাৰে আৰু সেইকাৰণে বন্ধ পালে তাতে বিচাৰে গৈ ভাল লাগে গছ গছনি এইবিলাক চাই ভাল লাগে সেইকাৰণে যোৱা যায় আৰু ইণ্ডিয়া গেট আছে ভূটান গেট ইণ্ডিয়া গেট আছে আৰু যিটো জুলনা দলং আছে এইটো খেলি ভাল লাগে চাই ভাল লাগে জুলনা দলঙত গৈ ভাল লাগে এইবাবে যোৱা যায় স্কুল বন্ধ পালে ওদালগুৰিৰ অঞ্চলত বন্ধৰ দিনত যাব পৰা নিৰ্দিষ্ট স্থান বুলি ক'লে এই ভৈৰৱকুণ্ডটোকে বুজা যায় ইয়াতে বহুত দূৰো দূৰণিৰপৰা মানুহবিলাক চাবৰ বাবে আহে পিকনিকত আহে জানুৱাৰীৰ সময়ত ডিচেম্বৰ জানুৱাৰীৰ সময়ত পিকনিক স্থল বুলি ক'লে ভৈৰৱকুণ্ডতটো ভৈৰৱকুণ্ডত বহুত মানুহ আহে আৰু আমাৰ অঞ্চলত পিকনিক পিকনিক বুলি ক'লে ভৈৰৱকুণ্ডতে বুজা যায় ভৈৰৱকুণ্ডতে যায় সকলো মানুহবিলাক আৰু আমিও সপৰিয়ালে বন্ধৰ দিনত তাত যাওঁ গৈ ভাল লাগে আৰু চুইমিং পুলত গৰমৰ দিনত গ'লে চুইমিং পুলত ল'ৰা ছোৱালীয়ে খেলে গা ধুৱে

আৰু খেলা খেলাৰ সঁজুলিবিলাক আছে এইবিলাক ল'ৰা ছোৱালীয়ে খেলি ভাল পায় তাত খেলে ভৈৰৱকুণ্ড নদীৰ ওপৰত যিটো দলং আছে দলংটো চাই ভাল লাগে এটা জুলনা দলং আছে এইটোও ভাল লাগে আমাৰ ওদালগুৰি অঞ্চলৰ এই ভৈৰৱ কুণ্ডত ডিচেম্বৰ জানুৱাৰীৰ সময়ত পিকনিক খাবৰ কাৰণে বহুত মানুহ আহে বহুত মানুহৰ ভিৰ হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনাবিলাক আছে এই খেলনাবিলাক খেলাবৰ কাৰণে বন্ধৰ দিনত সৰু ল'ৰা ছোৱালীক লৈ ফেমিলিবিলাক আহে পৰিয়ালবিলাক আহে গৰমৰ বন্ধত প্ৰায় পৰিয়ালেই আহে সপৰিয়ালে দেখা যায় মানুহবিলাক ভৈৰৱকুণ্ডৰ উপৰিও আৰু এই অঞ্চলত আৰু কিছুমান আছে বগামাটি বুলিও এটা জেগা আছে তাতো পিকনিক খাবৰ কাৰণে মানুহ যায় আমিও যাওঁ বন্ধ পালে ল'ৰা ছোৱালীক লৈ যোৱা যায় আৰু বহুত দূৰ দূৰণিৰপৰাও মানুহবিলাক আহে পিকনিক খাবলৈ বগামাটি ভৈৰৱকুণ্ড এইবিলাকত পানীৰ সুবিধা আছে নদী আছে পানীৰ সুবিধাৰ বাবে আৰু পিকনিক খাবৰ কাৰণে সুবিধা হয় আৰু সেইকাৰণে বহুত দূৰ দূৰণিৰপৰা মানুহবিলাক পিকনিক খাবলৈ আহে আৰু বন্ধৰ দিনত ল'ৰা ছোৱালীক লৈ আহে খেলাবৰ বাবে সৰু ল'ৰা ছোৱালীক খেলোৱাটো বহুত ভাল খেলাব লাগে সিহঁতক সদায় পঢ়াতে ব্যস্ত হৈ থাকে বাবে বন্ধৰ দিনত অলপ খেলা ধূলা কৰিব কৰিলে স্বাস্থ্যও ভালে থাকে মন ভালে থাকে সেইবাবে ল'ৰা ছোৱালীক খেলাবৰ বাবেও লৈ যোৱা যায় তাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এইটো বহুত ধুনীয়া লাগে এইটো উপভোগ কৰি ভাল লাগে আৰু পাহাৰ গছ গছনি নদী এইবিলাক চাই বহুত ভাল লাগে আৰু ল'ৰা ছোৱালীয়েও বহুত ভাল পায় চুইমিং পুল যিটো আছে তাত খেলি ভাল পায় খেলনাবিলাক খেলি ভাল পায়

সিহঁতক খেলাবৰ বাবে লৈ যোৱা যায় এই আমাৰ ওদালগুৰি অঞ্চলত এই নিৰ্দিষ্ট পিকনিক স্থান বুলি ক'লে ভৈৰৱকুণ্ডটোকে বুজা যায় আৰু ল'ৰা ছোৱালীয়ে স্কুল বন্ধ পালে বা কিবা বন্ধ পালে

ভৈৰৱকুণ্ডতে যোৱাটো বিচাৰে খেলা তাতে গৈ খেলাটো বিচাৰে চুইমিং পুলত গা ধোৱাটো বিচাৰে নদী পাহাৰ পৰ্বত গছ গছনি আৰু আৰু জুলনা দলং ইণ্ডিয়া গেট ভূটান গেট এইবিলাক চাব বিচাৰে

আৰু বহুত দূৰ দূৰণিৰপৰা মানুহবিলাক আহে মানুহবিলাক পিকনিক পানীৰ সুবিধা বাবে পিকনিক খোৱাটো বনভোজ খোৱটো বহুত সুবিধা হয় সেইবাবে বহুত দূৰ দূৰণিৰপৰা মানুহবিলাক আহে বহুত ভাল লাগে ভৈৰৱকুণ্ডৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো উপভোগ কৰি বহুত ভাল লাগে আৰু আমাৰ ওদালগুৰি অঞ্চলৰ এইটোৱে এটা নিৰ্দিষ্ট জেগা পিকনিকৰ বা ল'ৰা ছোৱালীক লৈ সপৰিয়ালে যাবৰ বাবে বহুত ভাল স্থান হয়